চ'ছিয়েল মিডিয়া মাধ্যমেই শিল্প আৰু কলাৰ সৈতে জড়িত লোকসকলক বিভিন্ন ধৰণে সহায় কৰিছে বিশেষকৈ ক'বলৈ গ'লে চ'ছিয়েল মিডিয়াৰ জৰিয়তেই আজিৰ শিল্পীসকলে বা ছবিৰ লগত জড়িত লোকসকলে নিজৰ প্ৰতিভাসমূহ প্ৰদৰ্শন কৰাত বা প্ৰচাৰ কৰাত সুবিধাজনক হৈ পৰিছে যিহেতু চ'ছিয়েল মিডিয়া আজিৰ সমাজৰ সকলো লোকে ব্য়ৱহাৰ কৰে গতিকে সেয়ে এই চ'ছিয়েল মিডিয়াৰ জৰিয়তেই আজিৰ যিসকল শিল্পী সমাজ আছে শিল্পীৰ লোক আছে সেইসকলে নিজৰ প্ৰতিভাসমূহ সমাজৰ আগত দাঙি ধৰিবলৈ সুবিধা পাইছে এখন ভাল আৰু উচিত আৰু উপকাৰি প্লেটফৰ্ম পাইছে সেইদৰে চ'ছিয়েল মিডিয়াৰ আজিকালি বৰ্তমান দেখা পাওঁ বাৰু আমি যে বিভিন্ন ধৰণৰ শিল্পৰ লগত জড়িত গ্ৰুপ বা পেজসমূহ ক্ৰিয়েট কৰা দেখা গৈছে যাৰ জৰিয়তে দেশৰ বিভিন্ন ঠাইৰ বিভিন্ন কলা সংস্কৃতিৰ লোক একগোট হৈ একধৰণৰ পৰিয়ালৰ দৰে শিল্পৰ লগত জড়িত হ'ব পাৰিছে আৰু নিজাৰ ভাব মনৰ ভাব আদি আদান প্ৰদান কৰিবলৈ সুবিধা পাইছে আৰ্ট এণ্ড ক্ৰাফট সম্পৰ্কীয় ইউটিউব চেনেল বুলিবলৈ মই বিদেশী আৰু ভাৰতীয় বিভিন্নজন মই কেইবাজনো ইউটিবাৰৰ ভিডিঅ' চাওঁ সেইবোৰৰ ভিতৰত আমাৰ ইণ্ডিয়াৰ বুলিবলৈ সৌৰভ জোচিৰ ভিডিঅ'বোৰ মই চাই ভালপাওঁ তেওঁৰ আৰ্টবোৰ সচাঁই লেখত ল'বলগীয়া